হেল্ল' অ অ কি মাছ আ ৰৌ আছে বাহু আছে তাৰপিছত গৰৈ চেঙেলি মাগুৰ স সব সব লোকেল মোৰ তাত সব লোকেল একদম ৰৌ কিমান লাগিব অ ঘৰতে লাগিলে অলপ দাম দামটো মিলাই দিম বাৰু কিমান কিমান লাগিব দুশ টকা লগাই দিম বাৰু ও অ দুশ টকা লগাই দিম দুশ টকা অ পঞ্চাছ কেজি পাঁচশ মানুহ হৈ যাব হৈ যাব দুশ টকা লগাই দিম দুশ টকা অ দোকানলৈ আহি যাব এইটো মানে চাইজৰ লগত কথা আছে দুই কেজি আঢ়ৈ কেজিৰ আছে সেইটো অলপ কমত হ'ব অ অ অ হৈ যাব হৈ যাব সব আছে না মোৰ নিজৰ পুখুৰী আছে ঘৰতে পুখুৰী আছে পুখুৰী আছে অ পুখুৰী মোৰ সাত বিঘাৰ পুখুৰী আছে ও মাছৰ পোনাটো আহে এইটো চাপ্লাই আহে ও অ ভাল হয় ভাল হয় অ ঠিক আছে হ'ব আহি যাব দোকানলৈ ঠিক আছে অ